অঁ কি নগাওঁত অঁ মই এই উজনী অসমৰ পৰা কৈছিলোঁ দেই মই ভাৱিছোঁ এই নগাওঁখন অকন ফুৰিম বুলি ভাবিছোঁ মানে হাঁ অকণ চাম বুলি ভাৱিছোঁ গতিকে এই এতিয়া চি'জনটো কেনেকুৱা হৈছে বতৰ কেনেকুৱা বাৰু তাত

সেই সেইখনে মই প্ৰথমে চোৱাত কথা ভাৱিছোঁ এতিয়া তাত বাৰু গ'লে এনেই থকাৰ বাবে এনেই প্ৰথমতে ৰিজৰ্ট পাম পাম নে নাপাম ৰিজৰ্ট পাম ন থকা খোৱাৰ বাবে অঁ মানে কি আৰু এনেই কাজিৰঙাখন চাই মেলি আপোনাৰ ধৰক এনেই পাৰ দে কেনেকৈ খৰছ পৰিব বাৰু

হ'ব পাৰে ন অঁ অঁ অঁ অঁ মানে তাকে ভাৱিছোঁ প্ৰথমতে কাজিৰঙাখন বোধহয় তেনেকে চাই লৈ পেলে আৰু যদি সময় থাকে

অঁ অঁ বৰদোৱাখন বৰদোৱাখন বিশেষ মই বৰদোৱাখনৰ কথাও ভাৱিছোঁ বাৰু এনেই তাৰপৰা কাজিৰঙাৰ পৰা যদি মই বৰদোৱালে টুৰিষ্টখন লৈ যাও কিমানমান খৰছ হ'ব বাৰু কিমান মান হ'ব হান্দ্ৰেড ন অঁ ঠিক আছে বাৰু মই এনেই যেতিয়া যাঁও নহয় মই আপোনাক এই ফোন নম্বাৰটোত মই যোগাযোগ কৰিম হাঁ অঁ আপুনি অকন হেল্প কৰি দিব মোক অঁ থেংক ইউ দেই থেংক ইউ